মই কৰা বিভিন্ন ধৰণৰ শস্যৰ ভিতৰত মই অধিক শতাংশ ধান খেতিয়েই কৰা হয় ধান খেতিৰ বাও আৰু শালি দুয়োবিধেই কৰা হয় বাও খেতিবিলাক হৈছে তাতে বাও খেতি কৰিবলৈ হ'লে শস্যৰ পথাৰডৰাত মাটিডৰা ভালদৰে চাহ কৰি পেলাই ধানৰ গুটি সিঁচ সিঁচে তাৰ লগতে ধানডৰা ভালদৰে গজি উঠে তাৰ লগত বিভিন্ন ধৰণৰ কিছুমান বন গজে সেই বনবিলাক নিয়াই দিয়া হয় নিওৱাৰ পাছত পানী পাই পেলাই ধুনীয়াকৈ ডাঙৰ হৈ আহে আৰু শাওনমানত অকণমান জৈৱিক সাৰ পথাৰডৰাত সিঁচিবলৈ যত্ন কৰোঁ তাৰ পাছত আৰু শালি খেতি কৰিবলৈ হ'লে তাতে মাটি সুন্দৰকৈ চাহ কৰি পেলাই বোকা দিয়া হয় বোকা দি দি ৰোৱা হয় ৰুই পেলাই তাতে আহিন মাহমানত অকণমান সাৰ ছটিওৱা হয় তাৰ পাছত বিভিন্ন ধৰণৰ চিজ'নেল খেতি যেনে ধৰ বিভিন্ন ধৰণৰ বিভিন্ন টাইমত যেনে শাক যোনটো চিজনত যোনটো চব্জি হয় আৰু সেইবিলাক কৰা হয় তাতে বিভিন্ন ধৰণৰ সাৰ সিঁচা হয় জৈৱিক আৰু ৰাসায়নিক দুুয়োটাই প্ৰয়োগ কৰোঁ তাত তাৰ পাছত সৰিয়হ কৰা হয় সৰিয়হত বিভিন্ন ধৰণৰ উন্নতমানৰ বীজ আনি পেলাই ৰোপণ কৰিবলৈ যত্ন কৰোঁ তাতে বিভিন্ন ধৰণেৰে শ শ বিঘা বিভিন্ন ধৰণৰ জৈৱিক ৰাসায়নিক সাৰ আনি খেতিডৰা উন্নত কৰিবলৈ যত্ন কৰোঁ যত্ন কৰোঁ আৰু পোক পতংগই অনিষ্ট কৰিছে নেকি তাৰ প্ৰতিও লক্ষ্য ৰাখি তাত বিভিন্ন ধৰণৰ মেডিচিনছ্ পোক পৰুৱা নহাকৈ ৰাখিবলৈ যত্ন কৰা হয় তাৰ পাছত মাটিমাহ কৰা হয় মাটিমাহতো সেই একেধৰণেৰে শস্য উন্নতমানৰ শস্যৰ গুটি আনি সিঁচিবলৈ যত্ন কৰোঁ তাৰ পৰা আৰু বিভিন্ন ধৰণেৰে বিভিন্ন ধৰণৰ আলু যেনেকৈ আনি বম্বাই টুকুৰী আলু বুলি কয় আমাৰ গাঁৱে ভূঞে সেনেকুৱা ধৰণে ভিন্ন ধৰণৰ আলু আমি ৰুবলৈ যত্ন কৰোঁ তাত ভিন্ন ধৰণৰ গোবৰ সাৰ বা জৈৱিক ৰাসায়নিক সাৰ দুয়োটাই পালন ব্যৱহাৰ কৰোঁ তেনেকৈ কবি আলু বিলাহী মটৰমাহ মগুৰ মাহ তাৰ পৰা আৰু এইবোৰ জলকীয়া খেতি সকলো ধৰণৰ খেতি একেধৰণেৰে কৰিবলৈ যত্ন কৰোঁ পোক মৰা দৰব মেডিচিনছ্ গুটি ৰাখিব কাৰণে আৰু পোক পতংগই অনিষ্ট কৰিব নোৱাৰাকৈ খেতিডৰা এনেধৰণেৰে উন্নত কৰিবলৈ যত্ন কৰোঁ